হয় মই ফেচবুক টুইটাৰ আৰু হোৱাটচএপ ব্যৱহাৰ কৰোঁ কিন্তু ফেচবুকৰ মাধ্যমেৰে আজিকালি যিখিনি দেখুওঁৱা হৈছে বা বহুত বহুত হেৰি ভাল ব্ল'গ বনাইছে কিছুমানে যেনে ধৰণে বনাই কিছুমানে স্বাস্থ্যসন্মত বিষয় লৈ সৰু ল'ৰা ছোৱালীক কেনেকৈ যত্ন ল'ব লাগে আৰু ডাঙৰ মানুহক কেনেকৈ জন্ম যত্ন ল'ব লাগে এইখিনি ভালকৈ দেখুৱাই তেনেকৈ বহুত তেনেকুৱাকৈ বহুতো দেখুৱাই মই সেইখিনি চাই বহুত ভাল পাওঁ আৰু মোৰ সেইখিনিক লৈয়ে বহুত ভাল লাগে ঘৰতো তেনেকৈ মই যিখিনি চাই পেলাই মই বুজি পাওঁ তাৰ বিষয় লৈ পেলাই ঘৰতো আলোচনা কৰোঁ ভালকৈ আৰু মই তেনেকুৱা ধৰণৰ আজিকালি ব্ল'গ বনোৱা কিছুমানক দেখিছোঁ আৰু সেই ব্ল'গত বহুত ধৰণৰ শিক্ষাৰ বা প্ৰযুক্তিবিদ্যাৰ উন্নতি সাধনৰ কাৰণে বহুতো ল'ৰা ছোৱালীক বহুতো আগুৱাই নিয়া দেখিছোঁ আৰু মই সেনেকুৱা ধৰণৰ বস্তু বিলাক চাই ভাল পাওঁ আৰু মোৰ চাই ভাল লগা বস্তু যেনে মই যিখিনি মই কেতিয়াবা মই লিখনিও দিওঁ বেলেগৰ পৰা চাই হ'লেও দিওঁ তাৰপিছত মই নিজেও লিখোঁ মই যেনে ধৰণে লিখো মই লিখনিটো ভাল বুলি মই নিজে ক'ব নাজানো কিন্তু হ'লেও কেতিয়াবা কবিতা কেতিয়াবা গল্প তেনেকুৱা ধৰণৰ বস্তুবোৰ লিখোঁ আৰু আজিকালি ভাল বুলি ক'বলৈ হ'লে মানে ফেচবুকৰ জৰিয়তে বহুতৰ ল'ৰা ছোৱালী মানে ভাল হৈছে কিছুমান ল'ৰা ছোৱালী যেনে ভালকৈ ফেচবুকৰ জৰিয়তে লগ খায় ধুনীয়াকৈ ভালকৈ বিয়া হৈ গৈছে আৰু কিছুমানৰ আকৌ কিছুমান জেগাত বহুতো ফেচবুকৰ লৈ হত্যাকাণ্ড আৰু যেনে ধৰ্ষণ কাৰ্য এনেকুৱা ধৰণৰ কিছুমান ফেচবুকৰ জৰিয়তেও হয় তাৰ বিষয়ে মই বহুতো চাই বা বহুতো কিবা ভাল নালাগে এইখিনি ভিতৰত আৰু বহুতো মানে বহুত বেলেগ ধৰণৰ বস্তু আছে তাতো সেইখিনি বস্তু কিছুমান পচন্দ নহয়